অঁ হয় কওকচোন

অঁ হয় হয় হয় হয় আমাৰ শিৱসাগৰখনৰ শিৱসাগৰখনৰ গৌৰৱ হয় শিৱসাগৰ পুখুৰী তলাতল ঘৰ বা এই যি পুৰণি কীৰ্তিচিহ্নসমূহ আহোমসকলৰ আছিলে তাৰে অসমৰ শিৱসাগৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল হয় তলাতল ঘৰ এই তলাতল ঘৰটো ৰাজস্ব সিংহই নিৰ্মাণ কৰিছিলে মোগল শিল্পশৈলীৰ লগত সাদিশ্য আছে বুলি কোৱা হয় আৰু ইয়াৰে মানে শিৱসাগৰ পুখুৰীটো এই শিৱদৌলটোৰ তলাতল ঘৰটো তলাতল ঘৰটোৰ মাজেৰে সুৰংগ নিৰ্মাণ কৰা হৈছিলে য'ত যুদ্ধ বিগ্ৰহৰ বাবে অত্যন্ত শিথিল আছিলে আ এইসমূহ এই শিৱসাগৰ এই তলাতল ঘৰৰ সুৰংগই দি আহি আমাৰ আহোম আ আহোমৰ অনান্য যেনে কাৰেংঘৰ আৰু সেই দৌল মানে কাৰেংঘৰ আৰু মৈদামসমূহৰ এইসমূহ যাব পাৰিছিলে সেইসমূহ আহোম ৰজা ৰজা মহাৰজাসকলৰ যি বুদ্ধিমত্তা তাৰ পৰিচয় আছিলে তাৰে আপুনি আৰু চাব গ'লে শিৱসাগৰ পুখুৰী শিৱসাগৰ পুখুৰীও আমাৰ শিৱসাগৰ এক গৌৰৱ হয় শিৱসাগৰ পুখুৰী অম্বিকা অম্বিকা কোঁৱৰিয়ে শিৱসিংহৰ দ্বিতীয় পত্নী তেওঁ নিজৰ অ নিজৰ স্বামী স্মৃতিস্বৰূপে শিৱসাগৰ পুখুৰী শিৱদৌল দেৱী দৌল বিষ্ণুদৌল এই তিনিটা মন্দিৰ নিৰ্মাণ কৰিছিলে সেই শিৱসাগৰ শিৱসাগৰ সেই শিৱশাগৰ শিৱ দৌলটো উচ শিৱদৌলটো আমাৰ অসমৰ মানে আটাইতকৈ ওখ দৌল হিচাপে পৰিচিত হয় আৰু জয়সাগৰ পুখুৰীৰ কথা ক'বলৈ গ'লে জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহ জয়মতী কোঁৱৰি আৰু গদাধৰ সিংহৰ সুপুত্ৰ ৰুদ্ৰসিংহ যাক অসম বুৰঞ্জিত শ্ৰেষ্ঠ ৰজা হিচাপে অভিহিত কৰা হয় এই ৰুদ্ৰসিংহৰ ৰুদ্ৰসিংহই নিজ মাতৃৰ স্মৃতিস্বৰূপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিলে এ আপুনি আহিব চবলৈ হয় হয় ঠিক আছে ধন্যবাদ